মই অসমৰ বহুত ঠাই ফুৰিলোঁ মোৰ আটাইতকৈ ভাল লগা ঠাইকেইখন হ'ল শিৱসাগৰ গুৱাহাটী যোৰহাট ডিব্ৰুগড় লখিমপুৰ গোলাঘাট আটাইতকৈ ভাল লগা ঠাইকেইখন হ'ল শিৱসাগৰ শিৱসাগৰ আহোম আহোমসকলে ৰাজত্ব কৰা কিছুমান বস্তু দেখিলোঁ যেনে বৰপুখুৰী শিৱদৌল জয়দৌল বিষ্ণুদৌল বিষ্ণুদৌল বিষ্ণুদৌল কাৰেংঘৰ ৰংঘৰ জেৰেঙা পথাৰ আ ভাল লাগিলে লখিমপুৰত দেখিলোঁ পদুমণি থান য'ত মাধৱদেৱ জন্ম হৈছিলে তাত বাসুদেৱ আছে ভাল লাগিলে গুৱাহাটীত আকৌ কামাখ্যা

নদী পাৰত থাকি ভাল লাগে ভালেই লাগিলে বিশেষকৈ মানে বহুত ডাঙৰ ডাঙৰ ঘৰ দেখিছোঁ অট্টালিকাবিলাক দেখিছোঁ বিশেষকৈ আমাৰ ইয়াত মাজুলীত নাই ন' আ ভাল লাগিলে গৈ মেলি বহুত ভাল লাগিলে নৈ পাৰত বহি ভাল লাগিলে ও লখিমপুৰত পদুমণি থান আছে